অসমত ভ্ৰমণকাৰীসকলে নিজৰ সময়খিনি আটাইতকৈ ভালদৰে অতিবাহিত কৰিবলৈ হ'লে বিভিন্ন ধৰণৰ ঠাই আছে তাৰে ভিতৰত পাহাৰীয়া ঠাই বা মন্দিৰসমূহ মঠ মন্দিৰসমূহ আৰু ৰাষ্ট্ৰীয় উদ্যানবিলাক আৰু বিভিন্ন ধৰণৰ ঠাই আছে তাৰে ভিতৰত আৰু আহিবলৈ হ'লে তেওঁলোকে জলপথ বা স্থলপথ বা আকাশ মাৰ্গেৰেও তেওঁলোকে আহিবলৈ সক্ষম হ'ব কিয়নো অসমত বিশেষকে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে ইয়াৰোপৰি ব্ৰহ্মপুত্ৰৰ বিভিন্ন নৈয়েদি ব্ৰহ্মপুত্ৰৰ বিভিন্ন জাহাজবোৰ অহা যোৱা কৰে আৰু ইয়াৰ উপৰি আহিব পাৰে আজিকালি যিহেতু বিভিন্ন ধৰণৰ গাড়ী ঘোৰাৰ ব্যৱস্থা আছে তেওঁলোকে আহিব পাৰে অসমৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হৈছে গুৱাহাটী মহানগৰী আৰু গুৱাহাটী মহানগৰীতে আছে গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু বিশেষকে গুৱাহাটীতেই যদি প্ৰথমতে তেওঁলোকে ভাবে বা পৰ্যটকে ভাবে যে আমাৰ ভ্ৰমণসূচী গুৱাহাটীৰ পৰাই আৰম্ভ কৰোঁ তেনেহ'লে ধুনীয়াকৈ গুৱাহাটীৰ পৰাই আৰম্ভ কৰিব পাৰে আৰু তেওঁলোকে বিমানবন্দৰেদি আহিলে গোপীনাথ বৰদলৈ বিমানবন্দৰত নামি তেওঁলোকে গুৱাহাটীৰ বিভিন্ন ধৰণৰ ট্ৰেভেল এজেঞ্চিৰ সৈতে যোগাযোগ কৰিব পাৰে বা নিজেও খুব কম খৰচতে অসমৰ বিভিন্ন ঠাইসমূহ পাহাৰীয়া ঠাই বা মন্দিৰসমূহ বা ৰাষ্ট্ৰীয় উদ্যানসমূহ ভ্ৰমণ কৰিব পাৰে আৰু তাৰবাবে বিভিন্ন ধৰণৰ হোটেল বিভিন্ন লজ আৰু আজিকালিতো বিভিন্ন ধৰণৰ স্থানীয় লোকেও থাকিবলৈ বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰিছে লোকসকলক তাৰে ভিতৰত যদি অসমৰ মুখ্য প্ৰাণ মানে মন্দিৰসমূহৰ ভিতৰত কামাখ্যা মন্দিৰক গুৰুত্ব প্ৰদান কৰা হয় কামাখ্যাৰ এক নিজা শক্তি আছে আৰু নীলাচল পাহাৰত অৱস্থিত এই কামাখ্যা মন্দিৰত বিভিন্ন পৰ্যটকে আহি ভ্ৰমণ কৰে আৰু নীলাচল পাহাৰলৈকে যাবলৈ হ'লে কেব বা অ'লা উবেৰ বা স্থায়ী বাছসমূহো আছে তে তেনেকেও যাব পাৰে ইয়াৰ পাছত তেওঁলোকে ধুনীয়াকৈ হাজোলে যাব পাৰে গুৱাহাটীৰ পৰা পঁচিছ আঠাইছ কিলোমিটাৰৰ এক যাত্ৰা হ'ব হাজো হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোত অৱস্থিত বৌদ্ধ মন্দিৰ আৰু আজান পীৰৰ নহয় হাজোত এক দৰগাহ আছে তাতো ভ্ৰমণ কৰিব পাৰে বহুত সুবিধা তাত টেম্পুবিলাকো চলে বা অ'লা কেব বা তেনেকুৱা প্ৰাইভেট গাড়ীলৈও তেওঁলোক অৰ্থাৎ ভ্ৰমণকাৰী যাব পাৰে তাৰপাছত গুৱাহাটীৰ পৰা নিচেই কাষতেই থকা গোৱালপাৰালৈ যাব পাৰে গোৱালপাৰাত শ্ৰী সূৰ্য পাহাৰ আছে তাত শিলত কটা ভাস্কৰ্যৰ বাবে সূৰ্য পাহাৰ খুবেই জনপ্ৰিয় ঠাই আৰু বিভিন্ন ধৰণৰ পৰ্যটকে তাত ভ্ৰমণ কৰে গুৱাহাটীত হোটেল বা লজত থাকিও ধুনীয়াকৈ ভ্ৰমণ কৰি আহিব পাৰে উত্তৰ গুৱাহাটীত থকা উমানন্দ মন্দিৰ জৰিয়তে উমানন্দলৈ যাব পাৰে উমানন্দত শিৱৰ মন্দিৰ আছে আৰু বিভিন্ন ধৰণৰ মন্দিৰ আছে য'ত ব্ৰহ্মপুত্ৰৰ মাজেৰে অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত গুৱাহাটীত অৱস্থিত উমানন্দৰ মন্দিৰ ভ্ৰমণকাৰীসকলৰ বাবে এক ধুনীয়া ঠাই তেওঁলোকে এই ভ্ৰমণসূচী পৰিকল্পনা কৰোঁতে ধুনীয়াকৈ ভ্ৰমণসূচী পৰিকল্পনা কৰিব পাৰে ইয়াৰ উপৰি আছে ৰাষ্ট্ৰীয় উদ্যান বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় উদ্যান অসমত বিশেষকৈ কাজিৰঙা মানাস নামেৰি ওৰাং ডিব্ৰু ছৈখোৱা পবিতৰা ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য হৈ আছে অসম আৰু কাজিৰঙালৈ যাবলৈ হ'লে কাজিৰঙালৈ গ'লে কাজিৰঙাটো বিভিন্ন ধৰণৰ লজ হোটেল ইত্যাদি আছে তাতো বিভিন্ন ব্যক্তি থাকিব পাৰে অথবা গুৱাহাটীৰ পৰাও বাছ বা নিজা প্ৰাইভেট গাড়ী বা অ'লা উবেৰ ইত্যাদি কেব লৈ যাব পাৰে কাজিৰঙা এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙাত বিভিন্ন ধৰণৰ জীৱ জন্তুৰে ভৰপূৰ আৰু কাজিৰঙাৰ যি মনোমোহা ৰূপ তাত থাকি তাত যি কলাকৃষ্টি প্ৰদৰ্শন কৰা হয় সেয়া উপভোগ কৰিব পাৰে সকলো ধৰণৰ উদ্ভিদ অৰ্থাৎ অসমত পোৱা বিভিন্ন ধৰণৰ উদ্ভিদ বা বন্যপ্ৰাণী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱাই যায় আৰু কাজিৰঙা এশিঙীয়া গঁড় পৃথিৱীৰ বিখ্যাত তাৰোপৰি কাজিৰঙাত এক ব্যাঘ্ৰ প্ৰকল্পও আছে আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান ব্যাঘ্ৰ প্ৰকল্প আৰু এক বিশেষ ভাৱে এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যানো এক বিশেষভাৱে জনপ্ৰিয় আৰু এক বিশেষ মৰ্যাদা থকা ৰাষ্ট্ৰীয় উদান ইয়াৰোপৰি ডিব্ৰু ছৈখোৱা যি ৰাষ্টীয় উদ্যান আছে ডিব্ৰুগড়ত সেয়াও এক বিশেষ গুৰুত্বপূৰ্ণ উজনি অসমত থকা কাজিৰঙা ডিব্ৰু ছৈখোৱা ইত্যাদি ৰাষ্ট্ৰীয় উদ্যানৰ জৰিয়তে ভ্ৰমণকাৰীসকলে ৰাষ্ট্ৰীয় উদ্যানৰ আমেজ উপভোগ কৰিব পাৰে অন্য প্ৰাণী বা উদ্ভিদৰ যিসকল উদ্ভিদ তেওঁৰ প্ৰতি আকৰ্ষিত ব্যক্তি তেওঁলোকে এই ৰাষ্ট্ৰীয় উদ্যানসমূহ উপভোগ কৰিব পাৰে তাৰ বাবে তেওঁলোকে ডিব্ৰুগড়ৰ যি বিমানবন্দৰ আছে ডিব্ৰুগড়তো বিমানবন্দৰৰ জৰিয়তে আহি অৰ্থাৎ উৰাজাহাজেৰে আহি এই কাজিৰঙা অৰ্থাৎ আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ উপভোগ কৰিব পাৰে ডিব্ৰু ছৈখোৱা তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ লগত লগ লাগি থকা লগ লাগিয়ে আছে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰু ছৈখোৱাত আচলতে এক ডিব্ৰু ছৈখোৱা ঘোঁৰাৰ বাবেও বিখ্যাত ঘোঁৰা থকা বুলি বিশেষভাৱে মানুহে চাবলৈ যায় আৰু উপভোগ কৰে ইয়াৰোপৰি যি ভ্ৰমণ আৰু কৰিব পাৰে ইয়াৰোপৰি ভ্ৰমণ কৰিব পৰা ঠাইসমূহৰ ভিতৰত পাহাৰীয়া যিবোৰ পাহাৰ অঞ্চল এই পাহাৰ অঞ্চলসমূহ আছে পাহাৰৰ ভিতৰত কাৰ্বি হিলছ অৰ্থাৎ কাৰ্বি পাহাৰ ডিমাাহাচাওটো এক পাহাৰীয়া অঞ্চল এইসমূহ ঠাই কাৰ্বি হিলছত অৰ্থাৎ কাৰ্বি আংলঙৰ যি পাহাৰীয়া ঠাই সেইবোৰ উপভোগ কৰিব পাৰে ডিমা হাচাও নগাঁৱৰ পৰা আচলতে নগাঁৱত থাকিও নগাঁৱৰ পৰাও যাব পাৰে আৰু আপোনাৰ ডিব্ৰু কাৰ্বি হিলচত কাৰ্বি পাহাৰলৈ নগাঁৱৰ পৰা অৰ্থাৎ গুৱাহাটীৰ পৰা নগাঁৱলৈ গৈ নগাঁৱৰ পৰাও যাব পাৰে বা গুৱাহাটীৰ পৰাও অ'লা উবেৰ কাৰ বা নিজৰ প্ৰাইভেট গাড়ী লৈ এই ভ্ৰমণসূচী ভালকৈ পৰিকল্পনা কৰি পাৰে এক লোককলা কৃষ্টি সম্পন্ন এইবোৰ ঠাই থলুৱা যি খাদ্যাভাস তেওঁলোকৰ সেয়া উপভোগ কৰিব পাৰে লগতে থলুৱা খাদ্য খাদ্যাভাস আচলতে সেইবিলাক যি পাহাৰীয়া ঠাই সেই ঠাইৰ কলাকৃষ্টি ইত্যাদি উপভোগ কৰিব পাৰে কাৰ্বি পাহাৰৰ যি কাৰ্বি জনজাতীয় লোক তেওঁলোকৰ এক নিজস্ব কলা নিজস্ব এক নিজস্বতা আছে তেওঁলোকে সেই নিজস্বতাৰে বৰ্তমানেও গুৰুত্বপূৰ্ণ বা এক বিশেষ মৰ্যাদা সম্পন্ন স্থায়ী লোক হিচাপে তেওঁলোক পৰিগণিত হৈছে ইয়াৰোপৰি ডিমা হাচাও ডিমা হাচাও জিলাৰ অৰ্থাৎ ডিমা হাচাও যি হাফলং ইত্যাদি ঠাই এতিয়াও ভ্ৰমণকাৰীসকলে ভ্ৰমণ কৰিবলৈ যায় আৰু তেওঁলোকৰ যি ভ্ৰমণ এক মনৰ যি তেওঁলোকৰ শান্তি ভ্ৰমণ কৰি যি মনৰ শান্তিত মানুহে লাভ কৰে সেই শান্তি লাভ কৰিব পাৰে আচলতে অসমত বিভিন্ন ধৰণৰ পাহাৰীয়া ঠাই মঠ মন্দিৰ আৰু ৰাষ্ট্ৰীয় উদ্যানেৰে ভৰপূৰ আৰু গুৱাহাটীৰ পৰা সকলো ঠাইলৈকে যাবলৈ এক সহজ আৰু সুগম পথেই আছে বুলি নিশ্চিত কৰিব পাৰি আৰু লোকসকলে ইয়াৰ আনন্দ উপভোগ কৰিব পাৰে